ভাৰতবৰ্ষত শান্তি সুৰ নাগৰিকসকলক শান্তি আৰু সুৰক্ষা দিবলৈ ভাৰতবৰ্ষত উচ্চতম ন্যায়ালয়কে প্ৰমুখ কৰি উচ্চ ন্যায়ালয় আৰু ন্যায়ালয়সমূহ আছে আৰু লগতে পুলিচ প্ৰশাসনকে ধৰি বিভিন্ন ধৰণৰ শান্তি ৰক্ষক বাহিনী আমাৰ দেশখনত আছে কিন্তু এই যিসকল শান্তি ৰক্ষক তেখেতসকলে সমাজত শান্তি ৰক্ষাৰ কাৰণে যিধৰণে নিজৰ দৰে কাম কৰিব লাগিছিল বহুসকলক তেনেধৰণে কাম কৰা দেখা নাযায় এইটো যেন এটা বৃত্তিহে সেইভাৱে কাম কৰিবলৈ চেষ্টা কৰে আৰু লগতে পুঁজি বাতি সমাজ ব্যৱস্থাত ধনীসকলৰ পক্ষেই আইনখন প্ৰায় যোৱা দেখিবলৈ পোৱা যায় গতিকে আমি সমাজত নাগৰিকসকলক শান্তি আৰু সুৰক্ষা দিবৰ কাৰণে ভাৰতৰ সংবিধানে কিছুমান মৌলিক অধিকাৰ দিছিল আৰু এই মৌলিক অধিকাৰসমূহ সময়ে সময়ে বিভিন্ন কাৰণত সৰ্ব হোৱা বাস সৰ্ব কৰা দেখা যায় গতিকে আমি দেশৰ নাগৰিকসকলক সুৰক্ষা দিবলৈ আৰু শান্তি সমাজত শান্তি স সম্প্ৰীতি বজাই ৰাখিবলৈ আমি যিসকলক দায়িত্ব দিয়া আছে তেখেতসকলে নিজৰ বুলি আৰু নিজৰ দৰে কাম কৰি কৰিলে সমাজত শান্তি সম্প্ৰীতি বৰ্তি থাকিব আৰু দেশত অপৰাধৰ হাৰ বৃদ্ধি হোৱাৰ মূল কাৰণটো হৈছে আমাৰ ভাৰতবৰ্ষ এতিয়াও সম্পূৰ্ণ শিক্ষিত হোৱা গৈ নাই গতিকে চৰকাৰেই হওক বা বিভিন্ন পক্ষই যদি কিবাকিবি সমাজৰ অপৰাধৰ হাত ৰহাৰ ৰোধৰ কাৰণে নীতি নিৰ্দেশনা বা সজাগতা সভা আদি কৰিছিল এই ব্যক্তিসকলৰ নিৰক্ষৰতা আৰু নুবুজাৰ কাৰণে সেই আঁচনিসমূহ বা সেই ব্যৱস্থাসমূহ ফলপ্ৰসূ হোৱা দেখা নাযায় গতিকে আমি নাগৰিকসকলক সজাগ কৰিবলৈ বিভিন্ন ধৰণে শিক্ষা ব্যৱস্থা আমি তেখেতসকলক জড়িত কৰিব লাগিব আৰু ইয়াৰ উপৰিও আমাৰ শিক্ষা ব্যৱস্থাত আগত যিদৰে নীতি শিক্ষা বা আধ্যাত্মিক শিক্ষাৰ প্ৰাধান্য আছিল পৰ্যায়ক্ৰমে এইখিনি কমি আহিছে গতিকে এটি শিশু জন্মৰে পৰা আচলতে দেশৰ কাৰণে লোক কল্যাণাৰ্থে কাম কৰিব পৰাকৈ প্ৰস্তুত কৰি এগৰাকী সু নাগৰিক যদি গঢ়ি কৰিব গঢ়ি তুলিব পৰা নাযায় তেতিয়া আমাৰ সমস্ত ব্য ব্যৱস্থাই বিফল হ'ব গতিকে আমি তেওঁলোকক এই নৈতিক শিক্ষা আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিব কৰিলেই আমাৰ দেশখন আৰু বিভিন্ন প্ৰচাৰ মাধ্যমে যিখিনি বাতৰি বা বিভিন্ন বাতৰি প্ৰচাৰ কৰে সেই প্ৰচাৰসমূহকো কেতিয়াবা দেখা যায় যে তাৰ ওলোটা ক্ৰিয়াও হয় কাৰণ প্ৰচাৰ কৰিবলৈ যাওঁতে তাৰ যেতিয়া কেনেকৈ কৰিলে বা কেনেকৈ হ'ল সেই ব্যৱস্থাটো দেখুৱাই দিয়া যায় আৰু এচামে সেই বেয়াটোহে শিকি লয় গতিকে বাতৰিটোতকৈ সেই বেয়া ব্যৱস্থাটোহে শিকি লয় গতিকে বাতৰিসমূহ প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰতো অলপ আমি সাৱধান হোৱা উচিত গতিকে আমি এইখিনি ব্যৱস্থা যদি আমি কৰোঁ আৰু আমি ত্যাগি অলপ উদাৰ মনৰ হৈ দেশৰ জনগণৰ কাৰণে নিজ দেশখনৰ উন্নতিৰ কাৰণে আমি কাম কৰিছোঁ বুলি যদি ভাবি আমি সকলোৱে কাম কৰোঁ তেতিয়া আমাৰ এই আইনী ব্যৱস্থা আৰু অপৰাধ ৰোধ হৈ যাব বা আইনী ব্যৱস্থাত যিখিনি ক্রুটি আছে সেই ক্ৰুটিখিনিও ক্ৰমান্বয়ে কমি কমি আহিব গতিকে আমি এনেদৰেই এই অপৰাধৰ পৰা অপৰাধসমূহ নাইকিয়া কৰিবলৈ আৰু নাগৰিকসকলক সুৰক্ষা দিবলৈ আগবাঢ়ি গৈ ইয়াৰ সমস্যাসমূহৰ লগত মোকাবিলা কৰিব লাগিব